হয় প্ৰথমে মই মোৰ কাপোৰৰ ব্যৱসায় কথা ক'ব বিচাৰোঁ মোৰ ঘৰত পাঁচখন শাল আছে গুৱাহাটীয়া শাল মই তাত কাপোৰ ববৰ কাৰণে শুৱালকুছিৰ পৰা মানুহ আনি ৰখাইছোঁ তেওঁলোকক মই মাহেকত দৰমহা হিচাপে বনাছ দিওঁ বনাছ দিওঁ দৰমহা দিওঁ তাৰপিছত এখন তাঁতৰশালত মই অকল খাদী মুগা মেখেলা লগাই থৈছোঁ তাৰপিছত এখনত টচৰ কাপোৰ লগাই থৈছোঁ এখনৰ ৰিহা লগাই থৈছোঁ এখনত গামোচা লগাই থৈছোঁ আৰু এখনত কটনৰ কপাহী চাদৰ লগাই থৈছোঁ মই সেই কাপোৰবোৰ মানে ব্যৱসায় হিচাপে বহলভাৱে প্ৰচাৰ কৰিবৰ বাবে মোবাইলত মানে ফটো মাৰি পিনি এডভাৰটাইজ হিচাপে দিওঁ অ অনলাইনতো মই কাপোৰ দিছোঁ মোৰ টচৰ কাপোৰ বিভিন্ন ঠাইৰ মানুহে কিনিছে সেই বিজ্ঞাপন পাইপিনি মেচ'ত মই কাপোৰ দিছোঁ ফে'চবুকতো মোৰ কাপোৰ দিছোঁ ঠিক কাপোৰৰ লগতে মই আকৌ গৰু ছাগলী বা হাঁহ কুকুৰাৰ লগতো মই জড়িত হৈ আছোঁ হাঁহ কুকুৰাও যেতিয়া মোৰ বেচিবলৈ হয় তেতিয়া মই হাঁহ কুকুৰা ফটো মাৰি পিনি মোবাইলৰ হোৱাটছএপত দি ষ্টেটাছ দিওঁ ফে'চবুকতো দিওঁ তেতিয়া গ্ৰাহকৰ পচন্দ হ'লে মানে মোৰ ওচৰলৈ আহে আৰু মই উচিত মূল্য লৈ পিনি তেওঁলোকক বস্তুটো বিক্ৰী কৰোঁ লগতে সেই কাপোৰবোৰো ঠিক গ্ৰাহকৰ প্ৰয়োজন অনুসাৰী মই বৈ দিওঁ আৰু কুৰিয়াৰ কৰিও মই কাপোৰ দিওঁ মোৰ ফোন নম্বৰটো দিয়া থাকে তেওঁলোকে ফোন নম্বৰত মোক ফোন কৰি পিনি যদি নিজৰ পচন্দ অনুসৰি কাপোৰ অৰ্ডাৰ দিয়ে তেওঁলোকৰ পচন্দমতেই মই কাপোৰবোৰ বোৱাওঁ আৰু দিওঁগৈ মই ঘৰে ঘৰে গৈও কাপোৰ দিওঁ মানে মই ক'ৰবাত ফুৰিবলৈও যদি যাওঁ তেতিয়া মই মোৰ কাপোৰ লৈ যাওঁ লৈ গৈ গ্ৰাহকৰ পচন্দ অনুসৰি তেনেকৈও কাপোৰবোৰ দিওঁ আৰু য'তে যি সুবিধা হয় মই তাৰ পৰাই মোবাইলত ফটো মাৰোঁ কাৰোবাৰ ঘৰলৈও যদি মই যাওঁ বা এখন শালত যদি কোনোবাই ভাল কাপোৰ বৈ থৈছে তেতিয়া মই সেই কাপোৰখন ফটো মাৰি পিনি এডভাৰটাইজ হিচাপে হোৱাটছএপত ষ্টেটাছ লগাওঁ নহ'লে ফে'চবুকত দিওঁ তাৰপিছত তাৰপাছতে আকৌ গ্ৰাহকে ফোন কৰে যে এই কাপোৰ পচন্দ হৈছে ঘৰত দি থৈ যাওকহি তেতিয়া মই ঘৰতো দি থৈ যাওঁ যদি দূৰ হয় ঘৰত দিব পৰা ব্যৱস্থাটো যেতিয়া নাথাকে তেতিয়া মই সেই কাপোৰটো কুৰিয়াৰ কৰি বা মেচ' তেনেকৈ দি দিওঁ মানে তেনেকেই মই কাপোৰৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছোঁ এই ইণ্টাৰনেট সেৱাটোৱে আমাৰ নিচিনা মহিলাক বহুত আগবঢ়াই নিছে নহ'লে আগতে কাপোৰ বিক্ৰী কৰিবলৈ হ'লে মানে গাঁৱে গাঁৱে ঘূৰি ফুৰিব লাগে কিন্তু এতিয়া মই গাঁৱে গাঁৱে ঘূৰি ফুৰা বাদেও মানে বেছিকৈ অনলাইনতহে কাপোৰখিনি দিওঁ একেবাৰে ওচৰৰ কোনোবা গ্ৰাহকে বিচাৰিলেহে মই কাপোৰবোৰ ঘৰত গৈ পিনি দিওঁগৈ যদি দূৰ হয় মই সেই কাপোৰখিনি তেতিয়া মানে এপছৰ জৰিয়তেই পঠিয়াওঁ কুৰিয়াৰ কৰি পঠিয়াওঁ এপছত এডভাৰটাইজ দিওঁ তেনেকেই দি পঠিয়াওঁ এই ইণ্টাৰনেটৰ জৰিয়তে মোৰ বহুত সুবিধা হৈছে মোৰ ব্যৱসায়টো মানে আৰু মই টনকিয়াল কৰিব পাৰিছোঁ বুলি আশা কৰিছোঁ